মই যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰিছিলোঁ তেতিয়া মানে মোৰ মাৰ্কটো অকণমান কম আহিছিল আৰু মা দেউতাহঁতক মানে সুধি মই পুনৰ পৰীক্ষা দিব পাৰিম নেকি সুধিছিলোঁ আৰু কাৰণ মোৰ মেট্ৰিক পৰীক্ষাত নম্বৰ বেছি আছিল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত নম্বৰটো কমি গৈছিল আৰু কমি যোৱাৰ কাৰণে মই ভাবিলোঁ যদি পৰীক্ষাটো পুনৰ এবাৰ দি দিও অকণমান পঢ়াৰ টাইমো পাম আৰু তেতিয়া নাম্বাৰ অলপ বাঢ়িব তাৰ পিছত তেতিয়া মা দেউতাহঁতে হাক দিলে যে এবছৰ আৰু পুনৰ নষ্ট হৈ যাব তাতকৈ যি আছে সেইটোৱে থাকক পুনৰ বি এত এডমিশ্বন ল লৈ ল তেনেকৈ কৈছিল কিন্তু মই মানে মনা নাছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পুনৰ দিয়াৰ বাবে মানে বহুত জোৰ কৰিছিল আৰু মাহঁতেও মোক তেনেকৈ বহুত জোৰ ক কৰা কাৰণে মান্তি হ'ল আৰু অৱশেষত মই পৰীক্ষাটো দিলোঁ আৰু তাৰপিছত আৰু এই ক্ষেত্ৰত মানে মোক বিশেষকৈ মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তাৰ আগে আগে ক্লাছ নাইন আৰু টেনত মই মোৰ মেথছৰ টিউছন ছাৰ এজনৰ পৰামর্শ লৈছিলোঁ আৰু সেই ছাৰজনেও এই ক্ষেত্ৰত বহুত সহায় কৰিছিল আৰু তেখেতৰ মানে সহায়খিনি মই সদায় সদায় সেই তেখেতৰ সহায়খিনিৰ কাৰণে মই সদায় চিৰ কৃতজ্ঞ হৈ ৰ'ম